আমাৰ অসমৰ শিক্ষা ব্যৱস্থা গৱেষণা আৰু উদ্ভাৱনৰ যথেষ্ট ই আছে এতিয়াও মানে দৰকাৰ হয় কাৰণ আমাৰ শিক্ষা ব্যৱস্থাই আমাৰ এই অঞ্চলৰ বিশেষকে অসমৰ ল'ৰা ছোৱালীয়ে সৰ্বভাৰতীয় যিবিলাক প্ৰযুক্তি বিষয়ক পৰীক্ষাবিলাক হয় তাত কিন্তু পাৰদৰ্শিতা লাভ কৰিব পৰা নাই আশা কৰা মতে দুই এটাই হয়তো পাইছে কাৰিকৰী বিষয়ত কিন্তু বাকী অঞ্চলত শিক্ষা ব্যৱস্থা যিহেতু কম্পেয়াৰ কেতিয়া কৰিব তাৰ ফলাফলৰ ওপৰতহে কম্পেয়াৰ কৰিব ল'ৰা ছোৱালী যেতিয়া ভাল ভাল ফলাফল দেখুৱায় ভাল কাৰিকৰী বিষয়ত ধৰক চিকিৎসা বিজ্ঞান অল ইণ্ডিয়া ভিতৰত নীটত নাইবা মেডিকেল হ'ল নীটৰ তাৰ ভিতৰত চি এ চি এনেকুৱা ধৰণৰ এইবিলাকত যেতিয়া প্ৰদৰ্শনটো আমাৰ নিম্নমানৰ সেইকাৰণে ইয়াৰ গৱেষণাৰ যথেষ্ট দৰকাৰ